অঁ হয় এইটো নুৰুল ফাৰ্নিচাৰত লাগিছেনে বাৰু অঁ হয় হয় হয় মই জ্যোতিপুৰৰ পৰাই কৈছিলোঁ অঁ হয় অঁ মই আপোনাৰ যোৱা এক পোন্ধৰ দিনৰ আগত এটা চোফা লৈছিলোঁ আপোনাৰ দোকানৰ পৰাই অঁ হয় মানে চোফাটো বহুত বেছি আমি এতিয়া ইউজ কৰি আছোঁ যিহেতু বহুত বেছি ভাল পাইছোঁ বহুত মানে আপোনাৰ গোটেইখিনি পিল'ৰ পৰা আদি কৰি সকলোখিনি কভাৰৰ পৰা আদি কৰি সকলোখিনি আমি ভাল পাইছোঁ হয় আকৌ নেক্সট মই আপোনাক কল কৰিম মানে মোৰ আৰু কিছুমান বস্তু ল'বলগীয়া আছে হয় অঁ ঠিক আছে বাৰু আপোনাক মই এইটো নম্বৰত কল কৰিলে পাম নে অঁ ঠিক আছে হ'ব বাৰু মই আপোনাক আকৌ কল কৰিম আকৌ মোৰ কিছুমান বস্তু ল'বলগীয়া আছে মোৰ হোম ডেক'ৰেটৰ কাৰণে কিবাকিবি ল'বলগীয়া আছে তো কিবা প্ৰয়োজন হ'লে মই আপোনাক কল কৰিম ঠিক আছে অঁ হ'ব